হেল্ল' হেল্ল' হয় হয় কওকচোন হেল্ল' হেল্ল' হেল্ল' শুনিছোঁ কওকচোন লাইনতে আছোঁ কওকচোন

আপোনাৰ গাড়ী ভাড়াতে আছোঁ কওকচোন আপোনাক কি গাড়ী লাগেনি অ ৰাতি আপোনাৰ এনে মানে মানে মানা হয় মই এবাৰ মোৰ নিজৰ সুধি চাম বাও ৰাতি যদি দিয়ে তেন্তে আপোনাৰ এনে আপুনি মানে ক'ত যাম বুলি ভাবিছে কাছমাৰী যাব ন' হয় ৰাতি আপোনাৰ ঘূৰি অহা মানে কিমান দেৰি হ'ব হয় ঠিক আছে তেন্তে মই পাৰিম বাৰু এনে আপো এনে আপোনাক মানে কি গাড়ী লাগিব আপোনাৰ গোটেই মানে গোটেই পৰিয়াল যাব নেকি মানে ডাঙৰ লাগিবনে সৰু লাগিব হয় হয় তেন্তে ট্ৰেভেলাৰখনকে লৈ যাওঁ নেকি বাৰু অ অ কাৰণ আপোনালোকৰতো মানে পৰিয়ালটো অলপ ডাঙৰ হয় ন' মানুহো বেছি তাকেই আৰু এনে অ এনেই মোৰ মানে আপোনাৰ হেৰি হয় মানে মালিকে দেৰিলৈকে ভাড়া মাৰিব নিদিয়ে মই সেইটো কাৰণে মা মালিকক এবাৰ ইনফৰ্ম কৰি ল'ম ইনফৰ্ম কৰি পেলাই মই আপোনাক মানে ফোন কৰিম এনেই যদি অ ওম এনেই যদি আপোনাৰ ৰাতি যদি দহটা মানতে ঘূৰি অহা হয় তেন্তে মানে পাৰিম বাৰু যাবলৈ কাৰণে হয় বাৰু ঠিক আছে মই আপোনাক ফোন কৰিম মানে সন্ধিয়া আগত মই আপোনাক ঠিক আছে ফোন